মই অলপতে এটা আমাৰ টি ছেট কিনিছিলোঁ তে টি ছেট মানে কাপ প্লেট এনেকুৱাকৈ আদি কৰি আছিলে বৰ'চেলৰ কিন্তু কথা হ'ল কি দামটো বেছি তাৰ মানে অলপ ডিচ ডিচএডভানটেজ এইটোৱেই মানে ধৰক কিবা কাৰণত যদি হাতৰ পৰা পৰি গ'ল সি ভাঙি যায় মানে সাধাৰণতে কিছুমান মানে প্ৰডাক্ট ইমান সোনকালে নাভাগে সেইটোৰ কিন্তু ডিচএডভানটেজ এইটোৱেই কিন্তু তাৰ চাৰ্মছ এইখিনি আছে ন' ডাউট কিন্তু তাৰ মানে ড্ৰবেকটো এইটোৱেই সি অলপ বেছি ঠুনুকা অলপ পৰিলেই ভাঙি যায়